হেল্ল' দাদা শুনকচোন মই ৰৰৈয়াৰপৰাই কৈছোঁ নেওগ ষ্টৰত লাগিছেনে মই অলপ আগতে চাউলৰ বেগ এটা আপোনাৰ দোকানত অৰ্ডাৰ দিছিলোঁ কিন্তু ইয়াৰ সলনি আপুনিচোন দালিৰ বেগ এটা দি পঠিয়ালে এইটো এতিয়া সলনি কৰিব পৰা যাবনে যদি পাৰে আপুনি দালিৰ বেগটো ঘূৰাই নি চাউলৰ বেগটো দিলে ভাল হ'ব আৰু অনুগ্ৰহ কৰি আপুনি অলপ সোনকালে চউলৰ বেগটো পঠিয়াই দালিৰ বেগটো ওভতাই নিয়াৰ ব্যৱস্থা কৰকচোন কামটো সোনকালে কৰিলে ভাল হয় আৰু বাৰু ঠিক আছে